বিশ্বনাথ জিলাখনত বিভিন্ন ধৰণৰ স্থানীয় পৰিবহণৰ কাৰণে বিকল্প আছে আমাৰ জিলাখনত বাছসমূহৰ সুবিধা অতি সুচল কিয়নো ইয়াতে বাছসমূহ বাছসমূহৰ জৰিয়তে আমি অসমৰ বিভিন্ন জেগালৈ যাব পাৰোঁ বাছসমূহ যেনে ওচৰৰে লখিমপুৰ তেজপুৰ নগাঁও আদি জেগাৰ পৰা আমাৰ জিলালৈ আহে আৰু ইয়াতে স্থানীয় পৰিবহণৰ কাৰণে আমাৰ লগত অ'টো ৰিক্সা টাটা মেজিকৰ সুবিধা আছে তাৰোপৰি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আন আন বাহনো ইয়াতে পোৱা যায় তাৰোপৰি আমাৰ বিশ্বনাথ জিলাৰ ওচৰতে দুটাকৈ এয়াৰপৰ্ট আছে এটা তেজপুৰত আছে যিটো শালনিবাৰী এয়াৰপৰ্ট হিচাপে জনা যায় আৰু এটা আছে গহপুৰৰ পৰা গহপুৰৰ পৰা অলপ ভিতৰলৈ ডনিপ'ল' এয়াৰপৰ্ট এই দুটাৰ যোগেদি আমি অসমৰ বেলেগ জেগা বা অসমৰ বাহিৰলৈও বেলেগ জেগালৈ আমি যাব পাৰোঁ সেয়ে আমাৰ জিলাখনত যান বাহনৰ কোনো ধৰণৰ অসুবিধা নাই ইয়াৰে সৰু সৰু গাঁওসমূহত যাবৰ বাবেও ইয়াতে টমটমৰ ব্যৱস্থা আছে তাৰোপৰি বাছসমূহ যিহেতু ৰাতি বা দিন যিকোনো সময়তে পোৱা যায় গতিকে যান বাহনৰ ক্ষেত্ৰত এই জিলাখনত কোনোধৰণৰ অসুবিধা নহয়